বৰ্তমান সময়ত আমাৰ অসমীয়া ভাষাটোৱে মানে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায় তাৰে ভিতৰত মানে প্ৰথমটোৱেই হ'ল মানে ইংলিছ মিডিয়াম স্কুলবোৰ তো আমাৰ আজিকালি উঠি অহা প্ৰজন্মবোৰ মানে বহুত কমেই মানে অসমীয়া মিডিয়ামৰ স্কুলত যাবলৈ বিচাৰে মানে তেওঁলোকৰ অভিভাৱকসকলেও বিচাৰে যে তেওঁলোকৰ ল'ৰা ছোৱালী ইংলিছ শিকক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত যাওক যাতে তেওঁলোকৰ ভৱিষ্যত ভাল হওক কিন্তু এইটো পাহৰি যায় যে আমাৰ মানে মাতৃভাষাটোও যে জনাটো জৰুৰী বা এই ভাষাটোৱে যে আমাক এটা মানে গৌৰৱবোধ অনুভৱ যিটো দিয়ে সেই অনুভৱটো মানে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত যে গ'লে নাথাকে সেইটো কথা বুজি নাপায় তেওঁলোকে আৰু প্ৰথম অসুবিধাটো এইটোৱে হ'ল ছেকেণ্ড অসুবিধাটো হ'ল মানে বৰ্তমান সময়ত অসমীয়া ভাষাটোৰ গুৰুত্ব দিনক দিনে কমি আহিছে যেনেকৈ আমি সমাগত সময়ত দেখা পাইছোঁ যে মানে এপিএছচিৰ পৰা অসমীয়া ভাষা ভাষাটো বাধ্যতামূলক নহয় গুচাই দিছে তো এইটো অসমৰ বাবে একচুৱেলি সন্মানৰ নহয় লাজৰ কথা হয় কাৰণ অসমতেই যদি অসমীয়া ভা ভাষাটো বাধ্যতামূলক নকৰে বা গুচাই দিয়ে তো বেলেগ জেগাত অসমীয়াটো বাধ্যতামূলক নহ'ব লাহে লাহে আমাৰ ভাষাটো এনেকৈ বিলুপ্তিৰ পিনে যাবলৈ ধৰিছে সেইকাৰণে চৰকাৰে বিশেষভাৱে অসমীয়া ভাষাটোৰ উন্নতিৰ বাবে গুৰুত্ব দিয়া উচিত যাতে এনেকৈ আমাৰ মাজৰ পৰা অসমীয়া ভাষাটো গুৰুত্বহীন হৈ নাযায় তৃতীয়টো কথা হ'ল বৰ্তমান সময়ত বহুতো ল'ৰা ছোৱালী দেখা গৈছে যে মানে তেওঁলোকে অসমীয়া ভাষাটো এৰি কিনে ইংলিছত ক'বলৈ বেছি ভাল পায় অসমীয়া ক'লে যেন মানে তেওঁলোকৰ লাজহে লাগে বা তেওঁলোকে ষ্টেণ্ডাৰ্ডটো নাপাব সেনেকুৱা দেখুৱায় কিন্তু এনেকুৱা নহয় নিজৰ মাতৃভাষাতকৈ বেছি গৌৰৱত থকা ভাষা হ'বই নোৱাৰে যেনেকৈ আমি কৰ্ণাটকত দেখোঁ বা ৱেষ্ট বেংগলত দেখোঁ তেওঁলোকে নিজৰ মাতৃভাষাক লৈ ব সম্পূৰ্ণ গৌৰৱ কৰে কিন্তু আমাৰ অসমত দেখা যায় মানে আমাৰ যেন ইয়াতে মানে অসমীয়া কোৱাটোহে লাজৰ কথা কিন্তু এনেকুৱা হ'ব হ'বই নোৱাৰে কাৰণ নিজৰ মাতৃভাষাতকৈ বেলেগ কোনো ভাষাই ওপৰত হ'ব নোৱাৰে চাৰি নম্বৰ প্ৰব্লেমটো হ'ল মানে এতিয়া বাহিৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীবোৰ কাৰণ তেওঁলোকে বৰ্তমান অসমত দেখা গৈছে যে বাহি বাহিৰা ভাষা বহিৰাগত ভাষা কোৱা মানুহৰ সংখ্যা বেছি মানে হিন্দিভাষী বা পঞ্জাৱী বা বেংগলী এইবিলাকে অসমখন মানে আধাতকৈ বেছি আগুৰি গৈছে তেওঁলোকে আৰু মানে তেওঁলোকৰ ভাষাটো নিজৰ ভাষাত নিজে কয় ঠিকেই কিন্তু আমাৰ অস অসমীয়া মানুহ সংখ্যালঘূত পৰিণত হ'বলৈ ধৰিছে লাহে লাহে আৰু অসমীয়া ভাষাটো এনেকৈ লাহে লাহে মানে সমস্যাৰ সন্মুখীন হ'ব ধৰিছে বহুতো ঠাইত দেখা যায় যে মানে অসমীয়া ভাষাটো যেন আমাৰ অসমতে ক'ব নোৱাৰিম আমি যদি কাছাৰৰ পিনে যাওঁ বা হাইলাকান্দিৰ পিনে যাওঁ তেতিয়া দেখা যায় যে বেংগলী ভাষাটোক বেছি গুৰুত্ব হৈছে তো বেংগলীটো আমি অসন্মান কৰা নাই বা আমি কোৱা নাই যে বেয়া ভাষা কিন্তু অসমত থাকি যদি আমি অসমীয়াই নকওঁ আমি যদি অস অসমৰ স্ৱাৰ্থৰ বাবেই কথা নকওঁ অসমৰ ভাষাটোক ৰক্ষা কৰাৰ কথাই নকওঁ তে আমাৰ ভাষাটো আজি নহয় আজিৰ পৰা পাঁচ বছৰ পিছত হ'লেও লাহে লাহে এনেকৈ বিলুপ বিলুপ্তি হৈ যাব বা বিলুপ্তৰ পথে এনেও যাবলৈ ধৰিছে তো সেইবাবেই আমাৰ যুৱপ্ৰজন্মই এইবোৰ কথা বুজা দৰকাৰ আৰু অসমীয়া ভাষাটোৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিয়া উচিত লগতে চৰকাৰেও বিশেষ ধৰণৰ যদি ব্যৱস্থা লয় অসমীয়া মাধ্যমৰ স্কুলক গুৰুত্ব দিয়ে অসমীয়া ভাষাৰ উন্নতিৰ বাবে গুৰুত্ব দিয়ে অসমীয়া মেগাজিনছ ওলায় পেপাৰৰ প্ৰম'ট কৰে তেতিয়াহ'লে আমাৰ অসমীয়া ভাষাটোৰ নিশ্চয় উন্নতি হ'ব আৰু একদিন বিশ্বৰ দৰবাৰত অসমীয়া ভাষা জিলিকি থাকিব